মই দৌৰ সম্পৰ্কীয় কোনো কিতাপ পঢ়া নাই বাৰু আজিলৈকে কিন্তু মই দৌৰ প্ৰায় কৰিয়ে থাকোঁ দৌৰিলে যিহেতু মানুহৰ স্বাস্থ্য ভালে থাকে আৰু শাৰীৰিক অনুশীলন কৰিলে কি হয় মানুহৰ মনটো ভাল লাগি থাকে বিশেষকৈ ফ্ৰেছ হৈ যায় ৰাতিপুৱা যদি আমি দৌৰিব যাওঁ বা ফিল্ডত গৈ এক্সেচাইজ কৰোঁ তেতিয়া মনটো বহুত দিনটোৰ কাৰণে মানে কি হয় ফ্ৰেছ হৈ যায় আৰু গাবোৰ ভাল লাগি থাকে ফ্ৰী ফ্ৰী হয় মানে যিকোনো কাম কৰিলেও আমি কি হয় ফ্ৰী মনে কৰিব পাৰোঁ মই প্ৰায় দৌৰ কৰিয়ে থাকোঁ মই আমাৰ কলেজৰ ফিল্ডতে প্ৰেক্টিছ কৰোঁগৈ মই এবাৰ ইণ্টাৰভিউ কাৰণে বহুত প্ৰায় প্ৰেক্টিছ কৰি আছিলোঁ আমি বহুত ল'ৰা যায় তাত প্ৰেক্টিছ কৰিব আৰু মই ৰাতিপুৱা যাওঁ ইভিনিঙো যাওঁ ৰাতিপুৱা মই পাঁচটামান বজাত যাওঁ পাঁচটামান বজাত গৈ আঠটামান বজালৈকে মই প্ৰেক্টিছ কৰোঁ আৰু কেতিয়াবা আবেলিও যাওঁ আবেলি গ'লে তিনিটামান বজাত যাওঁ তিনিটামান বজাৰপৰা আমি পাঁচটামান বজালৈকে প্ৰেক্টিছ কৰোঁ দৌৰ মোৰ যেতিয়া মই ফিল্ডত যাওঁ তেতিয়া মই বহুত ভাল লাগি থাকে মানে মনটোও ভাল লাগি থাকে যদি মই ফিল্ডত নেযাওঁ তেতিয়াহে মোৰ মন চন ইমান মানে ভাল লাগি নেথাকে আৰু মই যেতিয়া ফিল্ডত গৈ থাকোঁ বা দৌৰি থাকোঁ সেই দৌৰি থকা কেইদিনত মই ফিল্ডত নোযোৱাকৈ থাকিবই নোৱাৰোঁ বা মই কেতিয়াবা ভৰি মানে ফিল্ডত প্ৰেক্টিছ কৰোঁতে কেতিয়াবা যদি মই দুখ পাওঁ কেতিয়াবা বা এক্সাৰচাইজ কৰোঁতে অলপ ধৰ বিষায় তেতিয়া মই ৰেষ্ট লওঁ বা ৰেষ্ট ল'লেও মানে কি হয় ঘৰ সেই প্ৰেক্টিছ কৰি থকা অকণ সময়ত মই মানে ঘৰত থাকিব নোৱাৰোঁ বা ফিল্ডত এপাক মই ওলাই গ'লেহে মই মোৰ মনটো ভাল লাগে আৰু ৰাতিপুৱা সেই তেনেকৈ যাব নোৱাৰিলেও বা আবেলি হ'লেও যাওঁ মানে সেই টাইম মই দৌৰি থকা টাইমটো মানে যেন তেনে মিলাওৱে মানে বেলেগ কামত বিজি হৈ থাকিলেও প্ৰায় মই যাওঁৱে মানে আৰু আমাৰ মানে ফিল্ডত যিমান ল'ৰা যায় ন আবেলি বহুত দেখি ভাল লাগে মানে চব ল'ৰাবিলাক আহে বা আমাৰ লগৰবিলাকো আহে আমাতকৈ ডাঙৰ মানুহবিলাকো খোজকাঢ়িব আহে ফিল্ডত খোজকাঢ়ি থাকে আমি দৌৰি থাকোঁ চব আহে মনটো ভাল লাগে মানে কিবা এটা আৰু এনেও মানুহে কি হয় আজিকালি কি হয় দৌৰা মেলা কৰি থাকিলে বহুত ভালেই কাৰণ আপুনি যে চাবচোন যিজন মানুহে ফিজিকেল মানে এক্সাৰচাইজ বা ৰানিং কৰি থাকে ফিজিকেলকৈ ফিজিকেলটো মানে ভালদৰে ৰাখিবৰ কাৰণে যদি আজিকালি ৰাতিপুৱা যদি আপুনি অকণমান নিজকে টাইম দিয়ে দৌৰিবলেই হওক বা খোজকাঢ়িবলেই হওক নিজৰ মাইণ্ডটো ফ্ৰেছ হৈ থাকিব আৰু মনটোও ভাল লাগি থাকিব মাইণ্ডটো ফ্ৰেছ হ'লে আমি কি হয় বে যি কামেই নহওক লাগিলে কি হয় ভালদৰে কৰিব পাৰোঁ চ' সেইটো কাৰণে আমি সদায় যিমান পাৰোঁ মানে দিনটোত এঘণ্টা সময়ত আমি ফিল্ডত সেইটো কাৰণে যাওঁ ফিল্ডত গ'লে এনেও ভালেই লাগে আৰু প্ৰেক্টিছ কৰি কৰি মানে এইটো আমাৰ কি হৈছে এতিয়া অভ্যাস হৈ গ'ল আৰু এতিয়া ফিল্ডত নোযোৱাকৈ মানে কি হয় থাকিব নোৱাৰোঁ

মই এবাৰ ইণ্টাৰভিউ দিব গৈছিলোঁ এই প্ৰেক্টিছ ইয়াত কৰি কৰাৰ পিছত অনলাইন কৰিলোঁ অনলাইন কৰি পিনি এবাৰ ইণ্টাৰভিউ দিব গ'লোঁ আচাম পুলিচৰ তাত মই মোৰ জাম্পটো অলপ বেয়া আছিল বাৰু জাম্পটো বেয়া হোৱাৰ কাৰণে মই নাম্বাৰটো অলপ কম পালোঁ কম মানে ভালেই আছিল অলপ কম পাইছিলোঁ হ'লেও মই ভালেই পাইছিলোঁ ৰানিং কৰিলোঁ তাত জাম্প কৰিলোঁ চিট আপ মাৰিলোঁ আৰু তাৰপিছতো মই এবাৰ মই যোৰহাটত গৈছিলোঁ ইণ্ডিয়ান আৰ্মিৰ এই ইণ্ডিয়ান আৰ্মিত দিব যাব গৈছিলোঁ তাত মই ৰানিঙত বাৰু নৰলোঁ তেতিয়া মই ৰানিং মানে ইমান প্ৰেক্টিছ কৰা নাছিলোঁ তেতিয়া প্ৰথম মই ৰানিং মানে কৰিছিলোঁ মানে ইণ্টাৰভিউৰ কাৰণে প্ৰেক্টিছ ভালকৈ কৰা নাছিলোঁ এনেই নৰ্মেলি গৈ থাকোঁ বাৰু আগতে কিন্তু হ'লেও মানে মই ইণ্টাৰভিউৰ কাৰণে ইমান ভালদৰে প্ৰেক্টিছ কৰা নাছিলোঁ সেইবাবে মই এই প্ৰথমবাৰ দিছিলোঁ ইণ্ডিয়ান আৰ্মি চ' মই সেইবাবে মই পাছ কৰিব নোৱাৰিলোঁ তাৰপিছত মই আচাম পুলিচ দিলোঁ আচাম পুলিচ দিয়াৰ পিছত মই প্ৰেক্টিছ ভালেই আছিল খালি মোৰ জাম্পটো ফাউল হোৱাৰ বাবে মই কি হ'ল মোৰ মাৰ্কটো ভাল নাহিল চ' তাৰ বাবে মই এতিয়া বাৰু আমাৰ ৰিজাল্ট অহা নাই কাট অফ মৰা নাই নাম আহিবও পাৰে চ' মই ৰানিং কৰি থকাৰপৰা মানে বহুত মানে ছাকচেছ হৈছোঁ বুলি ক'ব পাৰিবা আৰু এতিয়া ৰানিং কৰি কৰি মানে মোৰ কি হ'ল বডিটো মানে নিজকে বহুত ভাল বুলি ভালদৰে আছোঁ আৰু বেমাৰ আজাৰ নহয় এতিয়া মই যেতিয়া ফিল্ডত মানে প্ৰেক্টিছ কৰি থাকোঁ তেতিয়া মোৰ মানে কি হয় বেমাৰ আজাৰ ইমান এটা নহয় মানে যদি মই ঘৰত মানে থাকোঁ বা ফিল্ডত প্ৰেক্টিছ নকৰোঁ তেতিয়া মানে মোৰ কি হয় কেতিয়াবা এই বেমাৰ ল'বলৈ সুবিধা গা চৰ্বি বাঢ়ি যায় কিবা হয় আৰু আমি এনেই ৰানিং কৰি থাকিলে আমাৰ কি হ'য় তেজ চলাচল ভাল হয় স্বাস্থ্যটো ভালে থাকে বেমাৰ আজাৰ ইমান মানে কি হয় হ'বলৈ সুযোগ নেপায় চ' চবেই কি হয় নিজৰ স্বাস্থ্যটোৰ কাৰণে বেছি দিব নোৱাৰিলেও এক দুই ঘণ্টা যদি আমি নিজৰ বডি বডিটোৰ কাৰণে যদি আমি টাইম দিব পাৰোঁ বহুত ভাল হয়

স্বাস্থ্য ভালে থাকিলে মানুহৰ মন ভাল থাকে আৰু মন ভাল থাকিলে আমি চব কৰিব পাৰোঁ কিবা এটা কাম যদি ভালকৈ কৰিবলৈ হয় মনটো যদি ভাল হৈ নাথাকে তেতিয়া আমি কি একো কৰিব নোৱাৰোঁ চ' আমি মনটো আগতিয়াকৈ ভালকৈ ৰাখিব লাগিব তাৰ বাবে আমি কি কৰিব লাগিব ৰানিং কৰিব লাগিব বা ফিজিকেলটো কাৰণ ফিজিকেলটো ভালকৈ ৰাখিব লাগিব আৰু মই জিমো গৈছিলোঁ বাৰু ফিটনেছৰ কাৰণে জিম মই প্ৰায় কৰোঁ জিমতো যাওঁ গধূলা সময়ত নহ'লে আবেলি ৰাতিপুৱা যাওঁ জিমতো গৈ মোৰ বহুত জিমতো মই যোৱা এই ছমাহমান হৈছে বাৰু এডমিশ্যন লোৱা জিমত গৈ মোৰ বহুত ভাল হ'ল এতিয়া মোৰ বডিটো এতিয়া নিজকে বহুত ভাল লাগে মোৰ যিটো মানে মই নিজৰ বডিটোৰ ভাল ফিটনেছ এটা বনাব বিচাৰিছিলোঁ তাৰ বাবে মই এতিয়া বহুতকণ আহিছে বুলি নিজকে মানে ভাবিছোঁ আৰু মানে মোৰ মানে কি হয় নিজৰ বডিটোৰ কাৰণে মানে মই বহুত ভালকৈ ৰাখিব বিচাৰোঁ মানে আৰু চ' মই সেইবাবে যেতিয়া পাৰোঁ মানে মই ৰানিঙৰ টাইমত ৰানিং কৰোঁ আৰু জিম যাবলৈ হ'লে জিমত যাওঁ তেনেকৈ মই মানে নিজৰ বডিটো ভালকৈ আৰু মোৰ ৰুটিন মানে মই ফ'ল' কৰি মই নিজেই ভালকৈ গৈ থাকোঁ আৰু মই প্ৰেক্টিছত য'ত বা জিমত বা এনেকৈ ৰানিং চনিং নকৰিলে মোক মানে কি ঘৰত মানে থাকিবই নোৱাৰোঁ মানে সেইকণ টাইমত আৰু ভাল লাগে সেইটো কাৰণে যাওঁ আৰু নেজানো কি হয় অঁ ইণ্টাৰভিউ চিণ্টাৰভিউ আৰু আহি আছে অকৌ ভালকৈ কৰিম প্ৰেক্টিছ আকৌ দিম আছোঁ দিম বুলি ভাবি আছোঁ আৰু প্ৰেক্টিছ সেইটো কাৰণে আকৌ ষ্টাৰ্ট কৰিছোঁ দি থাকিম এনেকৈ কি হয় নেজানো বা কিবা এটা আমি চাকসেছ হ'লেহে যে এই মানে বা ইণ্টাৰভিউ কাৰণেহে যে আমি এইটো ৰানিং কৰিব লাগে সেইটো নহয় কাৰণ আমাৰ প্ৰথম কথা হ'ল আমাৰ স্বাস্থ্যটো স্বাস্থ্য ভালে থাকিলে আমাৰ চব ভাল হ'ব কাৰণ আমি প্ৰথমতে স্বাস্থ্যটো চাব লাগিব আমি স্বাস্থ্যটো ভালে ৰাখিবৰ কাৰণে আমাৰ কি হয় খোৱা বোৱাটোৱেই মেইন নহয় কাৰণ খোৱা বোৱাটো মেইন হ'লেতো আমাৰ একো নহয় কাৰণ আমি স্বাস্থ্যটো যদি ভাল হয় আমাৰ চব ভাল হ'ব চ' আমি স্বাস্থ্যৰ কাৰণে যিমান পাৰে নিজক টাইম দিব লাগে ভালকৈ ৰাখিব লাগে স্বাস্থ্য ভালেই থাকিলে মানুহ ভালে থাকিব মন ভাল থাকিব সুস্বাস্থ্যৱান হ'ব বেমাৰ আজাৰৰপৰা দূৰত্বত থাকিব